অঁ অঁ গোটৰ পৰা গোটৰ পা মই এই হেৰি কি কয় সুবিধা মানে এইবোৰ আৰু প্ৰথমতে সেই পঞ্চাছ হেজাৰ পাইছিলোঁ অঁ গোটেই গোটটোৰ ভিতৰতে আৰু গোটটোৰ ভিতৰত সেই পায় তাৰপাছত আকৌ এক লাখ এক লাখৰ পৰা তাৰপাছত আৰু যে লাখ লৈ আৰু সেই লাখলৈকে মানে হেৰিটো পায় ত' সেইভাগে লৈছোঁ বাৰু পইচা মই এক লাখ লোৱা আছে মোৰ অঁ গোটৰ পৰা লৈ পিনি মই সেই প্ৰথমতে সেই পঞ্চাছ হেজাৰ হেৰি আহিছিলে নহয় তাৰপা সেই গোটৰহেঁতেন গোটেইখনকে বিটাই দিলোঁ হেৰি বিটাই দিলোঁ চল্লিছ হেজাৰ চল্লিছ আমাৰ পোন্ধৰজনী আছোঁ নহয় অঁ গোটৰ পৰাও অলপমান ল'লোঁ আ চল্লিছ হাজাৰ চল্লিছ হাজাৰ চবেই লৈ পিনি অঁ চাৰি হেজাৰ চাৰি হেজাৰ চবেই লৈ পিনি চবেই চাৰি হেজাৰ লৈ ল লৈ পিনি হেৰি কৰিলো চবেই চাৰি হেজাৰ লৈ পিনি হেৰি কৰিলোঁ আকৌ কি বুলি কয় হাঁহ হাঁহ কুকুৰা পুহিলোঁ কুকুৰা পুহিলোঁ প্ৰথমতে অঁ কুকুৰা সেই সোণালি কুকুৰা আনি সোণালি কুকুৰা পুহিলোঁ পুহি পিনি তিনি মাহৰ পাছত আমি এশ এশ এশ এশকৈ আকৌ ঘূৰাই আছোঁ সেই চাৰি হেজাৰ ঘূৰাই শেষ হ'ল সেই চাৰি হেজাৰ সেই চাৰি হেজাৰ ঘূৰাই শেষ কৰি আকৌ সেই কি কয় আমাৰ বেংকৰ ফালৰ পৰা দিছিলে নহয় লোন হেৰি তিনি লাখকৈ অঁ তিনি লাখকৈ লৈছে আমি তিনিজনীয়ে ল'লোঁ বাকীখিনিয়ে নল'লে তিনিজনীয়ে ল'লোঁ এক লাখ এক লাখ মই সেই ঘৰটো অলপমান ঠিক কৰি আছোঁ

অঁ ঘৰৰ কামতে খটাইছোঁ আমাৰ হৰি কি কয় হেৰি চৈধ্যজনী

গোটেইবোৰ এনেকৈ আমি হেৰি কি কয় সপ্তাহত ত্ৰিছ টকাকৈ থওঁ নহয় আমি হেৰি গোটেইবোৰে মানে হেৰি কৰি আছোঁ হেৰি এনেকৈ সুত হেৰি গোটৰ পৰা সুতলৈ লৈ আছে চবেই কিছুমানে বিছ হাজাৰ দহ হাজাৰ পাঁচ হাজাৰ তেনেকৈ লৈ লৈ আছে আছে আমাৰ গোটটো দিনো হ'ল নহয় এইভাগে সুতৰ পা হেৰিয়পা পায় পায় আমাৰ গোটটো বহুত মানে ওপৰত আছে এতিয়া তাৰমানে লাখৰ হিচাপে বিচাৰিলেও মানে এতিয়া পইচা পায় গোটৰ পাই পায় ঋণকে নল'লো হয় হেৰি বেংকৰ পৰা নল'লো মানে আমাৰ এইটো হেৰি চননি এই তোমাৰ ন চনত হপায় ন চনতে অঁ হয় ন চনতে সেই তেতিয়া ন চনত মানে সেই হেৰি দিলীপ মহন্ত ছেক্ৰেটৰী আছিলে নহয় আমাৰ এই পঞ্চায়তৰ অঁ সেই তেতিয়াই খোলা সেই নাৰায়ণ মহন্ত আছিলে আমি সেই গোটটোৰ ফালৰ পৰা আকৌ সেই ছেক্ৰেটেৰী এভাগে গোটটোৰ ফালৰ পৰা আমি গোটৰ তেনেকৈ কাম কৰিবলৈ দিছিলে নহয় এই নাফক জানো আমি কামো ক কৰাইছিলো মানুহক কাম কৰায়ো সেইফালৰ পৰা আমি পইচা পাইছিলো অলপমান গোটৰ সেইভাগে গোটটো মানে আমি শকত কৰিলোঁ শকত কৰিও আমি তাৰমানে এনেকৈ বিহুৱে চিহুৱেও গোটৰ পা বিহুৱে চিহুৱেও মানে বিহুটোৰ প্ৰতি আমি চাৰি হেজাৰমানকৈ মানে প্ৰতিজনীয়ে চাৰি হেজাৰমানকৈ লওঁ লৈ আকৌ এই তিনি মাহমানৰ পাছত তাৰমানে এশ দুশকৈ ঘূৰাই থাকোঁ আৰু

অঁ ঘূৰাব লাগে নহ'লে মানে সেইটো আমাৰ হেৰিয়া ওপৰ মানে হেৰি আছে আমাৰ পইচাটো একেবাৰে মানে লৈ খাই পেলাব নোৱাৰি মানে সেইটো তাৰমানে কমাই কমাই কমাই কমাই তাৰমানে সুতটো নিদিলে মূলটো মানে ঘূৰাই দিব লাগিব আমি আৰু গোটৰ ফালৰ পৰা নিজৰ গোটৰ কাৰণে সুতটো নিদিওঁ আৰু মূলটোকে ঘূৰাই থাকোঁ মানে এনেকৈ

আমি সুতলৈ আমি বাহিৰত নিদোঁ আমি সুতলৈ অকল গোটৰ ভিতৰতহে সুতলৈ দিওঁ বাহিৰত নিদোঁ

বাহিৰত নিদোঁ সবেই তেনেকৈ ঘৰ চৰ বনাবলৈ ক'বা বিয়া চিয়া হ'লে ক'বা বেমাৰ তেজাৰ হ'লে তেনেকৈ চল্লিছ হাজাৰ পঞ্চাছ হাজাৰকৈ লয় নহয় আকৌ নিদিওঁ আৰু তাৰমানে আনি গাহৰি লোৱা নাই দেই মই গোটৰ পা পইচা লৈ অকল সেই হাঁহ কুকুৰাহে লওঁ মই গাহৰিটো নুপোহো মানে লাভ হ'ব খালি মই সেই গাহৰিটো বৰ দিগদাৰ হয় সময়মতে হেৰি নিদিলে হাঁহ কুকুৰাকেইটা যেনিবা বান্ধিও মানে হেৰি কৰিব পাৰি আৰু দানা দিনটো দি থৈ গ'লে হাঁহক গাহৰিক আকৌ টাইমলি দিব লাগিব নহয় অঁ অঁ চিন্তা নালাগে

সেইটোৱে সোমাব পাৰিলে ভাল সেইবোৰতো

অঁ চলাব পোৱাটোৰ লগত কথা চলাব পাৰিলে ভাল এতিয়া আমাৰ সেইকাৰণে গোটেইখন অকণমান গোটটো চলাই ভাল লাগিছে কিন্তু দেই আমাৰ গোটৰ মানুহখিনি গোটেইখিনি মানে অকণমান ষ্ট্ৰং হয় খেলি মেলি একো খেলি মেলি আজি আকৌ মিটিঙো আছে গোটৰ তাতে গোটৰ মিটিং আছে অঁ

হেৰি ভাত খোৱা বোৱা কৰিলা ন অঁ অঁ অঁ তোমালোকৰ সেইফালে গোটৰ অঁ সেইফালে গোট আছে নাই গোটৰ মানুহ হেৰি ও আ সোমাই ল'বা সোমাই ল'বা বহুত ভাল কিন্তু বাইদেউ বহুত ভাল সেইবোৰত সোমাব পাৰিলে অঁ অঁ অঁ অঁ অঁ

অঁ পাৰিলে সোমাব সোমাব এইবোৰত সোমাই থাকিলে ভাল

অঁ

অঁ অঁ অঁ অঁ সময়মতে ভৰাব লাগে আৰু মাহেকৈ ভৰাব পাৰিলে ভাল আৰু নিজৰ কাৰণে বেছি হৈ গ'লে হেৰিহে আৰু হেৰি নহয় আকৌ সুতটো তোমাৰ কম নহয় আকৌ অঁ সুতটো এ এটকাহে

সেইটো কাৰণে আকৌ এটকা আকৌ সুত এটকাকৈ পাব নিদিয়ে নিদিয়ে

অঁ অঁ হ'ব হ'ব ঠিক আছে